হয়

হয় হয় কি ম'বাইল ল'ব বাৰু অঁ ডিচকাউণ্ট পাব পাঁচ হাজাৰ টকা ডিচকাউণ্ট পাব আপোনাৰ এইটো এছ টুৱেণ্টি থ্ৰীটো আছে সেইটো পঞ্চলিছ হাজাৰ তাৰ পৰা এছ টুৱেণ্টি ফ'ৰটো আছে ষাঠি হাজাৰ এম ফৰ্টি ফাইভ আছে পঁয়ত্ৰিশ হাজাৰ এম চিক্সটিন আছে বত্ৰিশ হাজাৰ এছ টুৱেণ্টি ফ' এইটো ষাঠি হাজাৰ এইটো টুৱেল্ভ বাৰ জিবি হ'ব কিবা আৰু কালাৰ চালাৰ ৰেমটো এইটো বাৰ জিবি ৰেমৰ কালাৰ এইটো এছ টুৱেণ্টি ফ'ৰটোত ব্লেক হ'ব তাৰ পৰা এছ টুৱেণ্টি থ্ৰীটো এইটো নীলা হ'ব তাৰ পৰা এম ফৰ্টি ফাইভটো বগা হ'ব তাৰ পৰা এম ছিক্সটিনটো ক'লা হ'ব

দুইটা কালাৰ আছে আৰু এটা আছে আৰু আৰু এটা আছে এইটো বগা হ'ব নাই সেইটো একেই থাকিব সেইটো একেই থাকিব পাঁচ হেজাৰ টকা ডিচকাউণ্টে নেপাব অনলাইন পেমেণ্ট অঁ ই এম আইত ল'লেটো ই এম আইত যদি ডিছকাউণ্টো নাপাব অঁ এইটো ই এম আইত ল'লে জিৰ' বেলেঞ্চত ল'ব লাগিব নহ'লে মানে এইটো ডিচকাউণ্টো নাপাব ই এম আই ল'লে এইটো সন্ধিয়া আঠটামান বজালৈকে খোলা থাকিব কালাৰ এছ টুৱেণ্টি থ্ৰীটো হোৱাইট আছে আৰু ব্লেক আছে এছ টুৱেণ্টি ফ'ৰ ব্লেক আছে টুৱেণ্টি ফ'ৰটো ব্লেক তাৰ পৰা এম ফৰ্টি ফাইভটো ব্লু এম ছিক্সটিনটো ব্লেক প্ৰাইছটো টুৱেণ্টি থ্ৰীটো এইটো এইট জিবি ৰেমৰ তাৰ পৰা এইটো এছ টুৱেণ্টি ফ'ৰটো বাৰ জিবি এম ফৰ্টি ফাইভটো ছিক্স জিবি এম ছিক্সটিনটো ছিক্স জিবি প্ৰাইচকিটা এইটো এছ টুৱেণ্টি থ্ৰীটো পঞ্চল্লিছ হাজাৰ আছে এইটো ফাইভ থাউচেণ্ড তাৰ পৰা এইটো এছ টুৱেণ্টি ফ'ৰটো চিক্সটি থাউচেণ্ড তাৰ পৰা এম ফৰ্টি ফাইভটো থাৰ্টি ফাইভ থাউজেণ্ড তাৰ পৰা এম ছিক্সটিনটো থাৰ্টি টু থাউজেণ্ড এছ টুৱেটি থ্ৰীটো ব্লেক হোৱাইট এছ টুৱেটি ফ'ৰটো ব্লেক এম ফৰ্টি ফাইভটো ব্লু এম ছিক্সটিনটো হোৱাইট হে হে এছ টুৱেটিটো ব্লেক আৰু হোৱাইট সেইটো ই এম আই ছিচটেমটো ডিচকাউণ্টো নাপাব দাদা আপুনি যেনেদৰে সুবিধা হয় আপোনাৰ কাৰ্ডতো দিব পাৰে কেছও দিব পাৰে অঁ ঠিক আছে দিয়ক দোকানখন চিনি পাই চাগে নহয় বাৰু ঠিক আছে তেনেহ'লে আপুনি আগত মোক কল এটা কৰি ল'ব মই দোকানত নাথাকিলেও আহি যাম অঁ অঁ ঠিক আছে ঠিক আছে অঁ